হেল্ল' অঁ ক'ত অঁ ক ভাল ভাল

অঁ ঘৰতে আছোঁ ঘৰতে আছোঁ ক অঁ নাপাওঁ নহয় অ' হয়নি কেতিয়ালৈ কৰিব লাগে অঁ অঁ ঠিক আছে ঠিক আছে ক'বা তেতিয়াহ'লে ঠিকে চলি আছোঁ বাৰু বৰ্তমান তোমাৰ কেনেকুৱা চলিছে অঁ অঁ অঁ হয় হয় হয় অঁ অঁ অঁ তুমি ক'বা তেতিয়াহ'লে অঁ অঁ ঠিক আছে ক'বা কোনদিনাখন হেৰি কৰা ভাল ভাল ভাল অঁ অঁ ঠিক আছে ঠিক আছে তোমালৈও থাকিল অঁ অঁ অঁ ঠিক আছে অঁ দিবা অঁ অঁ অঁ